হেল্ল' হেল্ল' পঞ্চায়ত অফিচলে মই যোৱা নাই এ যাম বুলি মই ভাৱিহে আছিলোঁ মানে মোৰ যোৱা অলপ মানে লেঠা অকণমানো আছে গতিকে মানে মই যাব লাগিব এই অতুল দাৰ সৈতেও মানে মই কথাটো পাতিছিলোঁ

যাবতো লাগিবই কাৰণ কিয় সেই তোৰে মোৰে একেটা কথাই এতিয়া ধৰি ল জবকাৰ্ডৰ এনেই মইটো পুৰণা মানুহ প্ৰথম যেতিয়া এই শিতানটো আৰম্ভ হৈছিলে জবকাৰ্ডৰ তেতিয়া প্ৰথম প্ৰথম মানুহ আছিলোঁ আমিয়েই ময়োতো গৈ পেলাই বহুত জেগাত তেনেকে মাটিৰ কাম কৰিছিলোঁ আপোনাৰ চকলা ঘাটৰ পৰা এনেকে ধৰি গাঁৱলীয়া ৰাস্তাবিলাকৰ কাম মই কৰিছিলোঁ টিঙৰগুৰি ৰিজাৰ্ভতো মই কাম কৰিছিলোঁ সেই তেতিয়াই কিবা এটা কিবা এটা পাইছিলোঁ আৰু তেতিয়াৰ পৰা আজিলৈকে ধৰি লৈ এই মই একো এটা পোৱা নাই তেনেকে জৱ কাৰ্ডৰ মোৰ মানে এতিয়া এনেকুৱা হৈছে তাৰমানে মই নয়া পইচা এটাও মই পোৱা নাই গতিকেতো সেই বিষয়ে মানে ধৰি লওক মানে আশা ভৰষা মানে বাদ দিয়াই নিচিনা হৈছে অঁ তথাপিতো তাৰমানে এপাক মই এই বিষয়টো লৈ পেলাই অতুল দাকো কথাটো কৈছোঁ যে মোৰ এনেকুৱা তেনেকুৱা হৈ আছে মোৰ জবকাৰ্ডৰ ধৰক ধৰি লওক মই পুৰণা মানুহ কিন্তু আজিলৈকে মই পা পইচা একো পোৱা নাই আজি ধৰি লওক এই দুবছৰ আঢ়ৈ বছৰেই হ'ল মই একো পোৱা নাই গতিকে অতুল দাই কৈছে ঠিকে আছে তই পঞ্চায়তলৈ ওলাবি বাৰু তাত বাৰু কথা বতৰা পাতি কৰি লৈ পেলাই পৰাপক্ষত মানে কামটো কৰে কৰি কৰিব লাগিব তেনেকে বুলি অতুল দাই কৈছিল গতিকতো মই যোৱাৰ লেঠা যিহেতু আছে গতিকে তই ওলাবি কেতিয়া যাৱ

হ'ব হ'ব হ'ব তেতিয়াহ'লে সোমবাৰে ওলাবি এই মানে হেৰি কৰিবি মানে আগবেলা ভাগতে যামনে কি